অঁ বা হেৰি বিহু বজাৰ কৰিবলৈ যাবনে অঁ যাম হেৰি কাইলৈকে যাব নেকি বাৰু অঁ অঁ অঁ অঁ নাজিৰা ন অঁ অঁ এই বিশালখনতে ভাল হ'ব নাজিৰা বিশালখনত বিহু বজাৰ কৰিবলৈ মই এই কাপোৰ চাপোৰে ল'বলৈ আছে কাপোৰ দুটামান পেণ্ট চোলা তাৰপিছত মালৈ শ্বল এখন লম বুলি ভাবিছোঁ অঁ আপুনি কি কি ল'ব অঁ অঁ মই সেই পিকনিক খাবলৈ পেণ্ট জোতা কাপোৰ এনেকৈ ল'ব লাগিব অঁ অঁ ময়ো সেই মাৰ কাৰণেও লৈ আহিম মোজা চোজা শ্বল এখন অঁ অঁ কাইলৈ কিহত যাব এতিয়া অঁ বাছতে যাম কেইটা বজাত যাব অঁ খাই বৈ আহোঁতে হেৰি আমাৰ পেহীহেঁতৰ ঘৰত সোমাই আহিম নহ'লে হেৰি মায়ে সেই বস্তু দুটামান দি পঠিয়াব মানে দি পিনে গুচি আহিম আৰু অঁ অঁ আহোঁতে সেই মেজিকতে গুচি আহিম নহ'লে

অঁ অঁ

অঁ তেনেকুৱাই কৰিম অঁ আপুনি আৰু কিবা ল'বনে হেৰি খোৱা বস্তু পিঠা পনা অঁ অঁ অঁ ময়ো আনিব লাগিব পিঠা পিঠা পনা কিবা এবিধ বেলেগ দোকানত তেনেকৈ হেৰি নুসোমাওঁ বাৰু আপুনি ক'ৰবাত সোমাব নেকি আৰু কিবা কিবি বস্তু ল'বলৈ অঁ অঁ লৈ ল'ব হেৰি মেকানিকৰ ওচৰত দেখাাবলৈ অঁ শিমলুগুৰিলৈ যদি দেৰি নহয় তেতিয়া যাব পাৰি বজাৰকেইটা তেতিয়া অকণমান হেৰি সোনকালে কৰিব লাগিব আৰু অঁ অঁ সোনকালে ওলাই পোৱালীটোক লৈ যাবনে

অঁ অঁ অঁ আৰু কোনোবা যাব নেকি আপোনাৰ লগত অঁ অঁ

অঁ কাপোৰ চিলোৱা মেচিনটো দৰকাৰ হয় বাৰু এনেকৈ কাপোৰ চাপোৰ চিলাবলৈ বিহুৱে চিহুৱে অঁ অঁ অঁ অঁ অঁ দুয়োজনী লগতে যামগৈ অঁ অঁ তাকে হেৰি এইটো কি কয় আৰু বিহু শাক পাচলি বজাৰ কিবা কৰিবনে অঁ

সেইটোৱে অঁ আলু চালু পাৰিব বিলাহী চিলাহী এইবোৰ বাকী আৰু বেলেগ আৰু কিবা কিবি নানে নহয় এই ক্ৰীম চ্ৰীম কিবা আনিব নেকি অঁ অঁ মণিমালাৰ দোকানৰ বস্তু কিনিবলৈ মোৰো আছে বাৰু অঁ ঠাণ্ডাত অঁ অঁ অঁ অঁ কম্বল কেইখন কম্বল আৰু ময়ো এখন ল'ম নেকি তেনেকৈ ধৰ হেৰি আৰু অঁ অঁ ল'বলৈ অঁ অঁ অঁ আপুনি ক'ৰবাত সোমাব নি ঘূৰি আহোঁতে নোসোমাই নহয় নে সোমাব অঁ অঁ অঁ যদি সময়টো হয়গৈ সোমাই আহিব পাৰিব আৰু অঁ অঁ অঁ অঁ সোমাই আহিম ময়ো পেহীহঁতৰ ঘৰতে সোমাই আহিম মায়ে বস্তু দুটা দি পঠিয়াব মানে পেহীহেঁতৰ ঘৰ এই নাজিৰা হেৰি এইটো কি কয় অলপ আগতে টাউনতে বুলি ক'লেও বেয়া নহয় আৰু অঁ এই কপৌহোৱা চাইডে আৰু অঁ অঁ অঁ অঁ ভাড়া কৰি পিনে অঁ তেনেকৈ লৈ ল'লেও দিগদাৰ নহয় এতিয়া মানে নিজাববীয়াকৈ মানে যিমান দেৰি হ'লেও একো দিগদাৰ নাই বাৰু

অঁ ঠিকেই অঁ ল'ৰা পোৱালিটোকো লৈ যাব নহয় ঢেৰ ঢেৰ ঢেৰ বস্তু আনিলেও তেতিয়া ইমান প্ৰব্লেম নাই বাৰু অঁ তেতিয়া ঢেৰ বস্তু হ'লেও ব্লেংকেট চলেংকেটবোৰ তেতিয়া সেই বেটেৰীতে লৈ আনিব পাৰিম আৰু অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিকে ময়ো ভাবি আছোঁ ময়ো লগ নাই আকৌ যাবলৈ মই বোলো আপোনাক সুধি চাওঁ বোলো যায় নেকি বোলো অঁ আৰু বিচু বিহু চিজনৰ ওচৰত দামো বহুত হ'ব কাপোৰ

বস্তু বেছি হৈছে আৰু হেৰি এইটো কি কয় দামটো তেনেকৈ বিহুৰ ওচৰটো বহুত কৈ দিয়ে এতিয়া সস্তীয়া এতিয়া পেণ্ট এটা বা চোলা এটা কিনিবলৈ গ'লেও পাঁচশ তলত একো নেপাওঁ সেইটোৱে আকৌ

অঁ সেইটোৱে অঁ তাকে

অঁ অঁ আমাৰো সেই তেনেকৈ আমাৰ সেই তেনেকৈ বেছি কম কমকৈ আনিম বেছিকৈ নানো আৰু নহ'লে বেয়া হৈ যাব যে অঁ সেইটোৱেইটো আলু এতিয়া ৰচুনৰ দামো বহুত বাঢ়ি গ'ল নাই অঁ অঁ অঁ সেইটোৱেইটো সেইটোৱেইটো অঁ সেইটোৱেইটো আৰু আজিকালি শাক পাচলিও কিছমান দাম হ'ল বিলাহী চিলাহীটো বহুত দাম হ'ল

বহুত দাম হ'ল আৰু এতিয়া হেৰি কিছুমান এতিয়া শাক পাচলিবোৰ সাৰ দিয়া নহয় সেইকাৰণে গেলি যায় অঁ অঁ অঁ অঁ হ'ব হ'ব তেন্তে হেৰি আহিব আপুনি হেৰি ওলাই আহিব অঁ আমি কাইলৈ মানে যাম অঁ অঁ হ'ব অঁ অঁ অঁ হ'ব অঁ অঁ অঁ অঁ অঁ সোনকালে অঁ হ'ব অঁ অঁ